আমাৰ ঘৰৰ চৌপাশ স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ আমি বহুত ধৰণৰে ব্যৱস্থা লওঁ যেনে মই ক'বলৈ গ'লে কেইটামান আপোনালোকক কৈ দিছোঁ ফাৰ্ষ্টতে আপোনালোকে এটা কাম কৰিব পাৰে নিজৰ ঘৰটো ভালকৈ চাফ চিকুণ কৰি ৰাখিব লাগে আৰু দুই নম্বৰতে আমি যিবোৰ খোৱা বস্তু সেইবোৰ ভালকৈ চাফ চিকুন কৰি খাব লাগে যাতে কোনো ধৰণৰ বেক্টেৰীয়া তাত নাথাকে বা ধূলি বালি নাথাকে সেইকাৰণে আমি বস্তুবোৰ সব চাফ চিকুণ কৰি খাব লাগে বা ধুই পুই খাব লাগে আৰু লগতে নিজৰ ঘৰটো সদায় ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু নিজৰ ঘৰৰ সন্মুখত এডাল মহানিম পাত পাতৰ গছ গছ গছ এজোপা ৰুব লাগে কাৰণ মহানিম পাত হৈছে এডাল ঔষধি গছ তাৰপৰা বহুত ধৰণৰ বহুত ধৰণৰ ৰোগ হ'লে তাৰপৰা ভালপোৱা যায় মানুহৰ তাত সেইকাৰণে মহানিম পাতৰ গছ এজোপা ঘৰৰ সন্মুখত থকাতো ভাল আৰু মহানিম গছৰ ছাল ভাল আৰু মহানিম গছৰ পাত যিহেতু তিতা খাইকেনি তিতা লাগে সেইটো আমাৰ শৰীৰৰ কাৰণেও ভাল পেটৰ কাৰণেও ভাল আৰু মানসিক ভাৱেও ভাল বহুত ধৰণৰ বেমাৰ আজাৰৰ পৰাও মুক্ত পোৱা যায় যদি মহানিম পাতৰ মহানিম গছৰ পাত খোৱা যায় সেইকাৰণে মই ক'বলৈ গৈছোঁ যে আমাৰ সকলোৱে ঘৰৰ সন্মুখত এডাল মহানিম পাতৰ গছ ৰুব লাগে সকলোৱে যাতে মহানিম পাতৰ গছ এজোপা ঘৰৰ সন্মুখত ৰোৱে আৰু আমাৰ ঘৰৰ চৌপাশটো স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ আমি সদায় বিশুদ্ধ পানী খাব লাগে পানীটো সদায় চাফা হ'ব লাগে পানীটো সদায় ফিল্টাৰ কৰি খাব লাগে ফিল্টাৰ পানী খালে মানুহৰ বেমাৰ আজাৰ নহয়